পশুপালনৰ ক্ষেত্ৰত কৃষকসকলে সন্মুখীন হোৱা কিছুমান সমস্যা আছে ধৰি লওক এই যে আপোনাৰ খেতিৰ দিনত বিশেষকৈ গৰু ছাগলী এৰাল দিবৰ বাবে ঠাই নোহোৱা হয় পথাৰবোৰত খেতি কৰি দিয়াৰ ফলত এই ছয় সাতমাহমান মানে পথাৰত গৰু বান্ধিবলৈ জেগা নাইকীয়া হয় বিশেষকৈ গাঁও অঞ্চলত পথাৰ চৰণীয়া পথাৰবিলাকতে বন্ধা হয় গৰু ছাগলী খেতিৰ দিনত বিশেষকৈ ঘাঁহৰ ক্ষেত্ৰত অলপ দিগদাৰ হয় সেইকেইদিন মানে ঘৰতে খেৰ খেৰ খেৰ খেৰৰ খেৰ দি পেলাই ৰাখিবলগীয়া হয় আৰু যদি বোলে মানুহ ধৰি লওক মালিক হিচাপে যদি কিছুদিন দূৰত থকা হয় জন্তুবোৰ চাবলৈ মানুহ ৰখা হয় বিশেষকৈ হাজিৰা দি বা দৰমহা দি কিছুমান মানুহ ৰখা হয় যাতে তেওঁলোকে গৰু ছাগলীবিলাক চোৱা চিতা কৰে আৰু বিশেষকৈ বানপানী উঠিলেও গৰু ছাগলী বা জীৱ জন্তুৰ ক্ষেত্ৰত বহুত সমস্যাৰ হয় খোৱা বস্তুৰ অভাৱ গৰু ছাগলী থাকিবলৈ ঠাই নাইকীয়া হয় মানুহৰ লগতে গৰু ছাগলীও বিভিন্ন ওখ ঠাই বিচাৰি তাত থাকিবলগীয়া হয় বহুত গৰু ছাগলী বা জন্তু উটিও যায় তাৰ কোনো হিচাবেই নাই আৰু এনেকৈ মানে বহুত সমস্যাৰ হয় আৰু আজিকালি চৰণীয়া পথাৰৰ অভাৱৰ কাৰণেও গৰু ছাগলী পোহাত যথেষ্ট সুবিধা হৈছে যিসকলে ফাৰ্ম ফাৰ্মৰ ফাৰ্ম হিচাপে কৰিছে তেওঁলোকে কিনা দানা বা দোকানৰ পৰা কিনি আনি দানা ব্যৱস্থা কৰে সেইবিলাকৰ ক্ষেত্ৰত ইমান সমস্যা নাই বা খেতিয়কসকলে যদিহে ঘৰত যিসকল যিসকলে পোহে সেইসকলৰ অলপ সমস্যাটো বেছি ইমানেই